হেল্ল' কি কৰিছ ভালেই ন খবৰ কথা সুধিবলৈ ফোন কৰিছিলোঁ তোক মই এই গম পাৱ ন বাৰ বিয়া আছে বিছ তাৰিখে অঁ সেইটো ক্ষেত্ৰতে মানে মিঠাই ক্ষেত্ৰত দৌৰি আছো মই মানে এতিয়ালৈকে ফাইনেল হোৱা নাই ক'তো মই গৈছিলোঁ এটা দুটা জেগাত তহ বহুত এটা জেগাত গ'লো তাত টেষ্টটো ইমান ভাল নাছিলে দাদাই এটা জেগাত ৰিকমেণ্ড কৰিছিলে বাট তাত প্ৰাইচিংটো ইমান ভাল নহ'ল আকৌ তোক মই চাইছিলোঁ সিদিনা ক'ৰবাত ফেচ ক'ৰবাত গৈছিলি শিৱসাগৰত গৈছিলি ফেচবুকত ষ্টৰি লগাইছিলি হেই মিঠাই আছে যে মুখত পানী আহি গৈছিলে ক'ত আছিলে এইটো ভালকেনে সুধি ক'বিচোন বাট খালী ট্ৰাষ্টেড হ'ব লাগে দেই বিকজ ইমান ডাঙৰ হয় আৰু লাজ চৰম লাগে বিয়াটো এবাৰেই হয় সেইটোৱে কথা আৰু মৰাণত ক'ৰবাত আছে নেকি ভাল নাই অঁ ঠিকে আছে তই চাই ভালকৈ কচোন সেয়ে এইটোৱে কৈছিলোঁ দেই থ্যেংক ইউ